প্ৰশ্নটো আছিলে আপোনাৰ ব্যৱসায়ৰ বিপণী ক'ত আছে এই মোৰ ব্যৱসায় বিশেষকৈ ব্ৰইলাৰ ফাৰ্ম এখন আছে আৰু ইয়াৰ মই বিপণী বুলি মই বেলেগ কোনো ঠাইত এনেকৈ দোকান বনাই লোৱা নাই মোৰ যিখন ফাৰ্ম আছে ঘৰত সেই ফাৰ্মখনৰপৰাই মই ব্ৰইলাৰ বিক্ৰী কৰি থাকোঁ মোৰ ব্ৰইলাৰ ফাৰ্মখনত প্ৰায় এশ ডেৰ বৰ্তমান মোৰ এশ ডেৰশমান ব্ৰইলাৰ আছে আৰু এই ব্ৰইলাসমূহক ডাঙৰ কৰি মই তেনেকৈ দুই তিনি কে জি ওজন হোৱাৰ পাছতে মই ব্ৰইলাবোৰ বিক্ৰী কৰি থাকোঁ এয়া দোকান অ' ব্ৰইলাৰ ফাৰ্মখন মোৰ নিজৰ আৰু এয়া মোৰ ঘৰতে আছে কোনোবাই নিবলৈ আহিলে আমাৰ ঘৰলৈকে আহে আৰু তাৰ উচিত মূল্য দিয়ে আৰু মই সেই মানুহখিনিক ধন্যবাদ জনাওঁ যে তেওঁলোকে সেই মূল্যটো উচিত দি মূল্যই দিয়ে কোনো দৰ দৰ দাম কৰি নাথাকে আৰু এই বিপণীখন মই পুৱা দহ বজাৰপৰা গধূলি ছয় বজালৈকে খোলোঁ কাৰণ ৰাতি হৈ গ'লে পশু পক্ষীৰ কথা মোৰ মনে ভাবে আৰু ইয়াত ৰাতি দিব নালাগে তেনেদৰে গধূলি ছয় বজালৈকে মই খোলা ৰাখোঁ বিপণীখন আৰু তো সেয়া মই দুৱাৰ বন্ধ কৰি তেওঁলোক ব্ৰইলাৰ কাৰণে দানা পানী দি মই দুৱাৰ বন্ধ কৰি যিখিনি যাৱতীয় বস্তু লাগে সেয়া দি ফাৰ্মখন মই বন্ধ কৰি দিওঁ গধূলি তাৰপাছত এই ব্ৰইলাৰখিনি পোহপালৰ কাৰণে মই এই যি সময়সীমা ব্ৰইলাৰ কাৰণে লাগে সেয়া সকলো মই সময় ধাৰ্য কৰিয়ে ৰাখিছোঁ এতিয়া ব্ৰইলাৰ ওজন দুই কে জি হৈছে ইয়াক বেচিব লাগিব কি যিখিনি হৈছে অলপ বেছি তেওঁলোক কেতিয়াবা গ্ৰাহক এনেকুৱা গ্ৰাহকো আহে যে ওজন মান অলপ বেছি হ'লে তিনি কে জিমান চাৰি কে জিমান মানে পাঁচ কে জি যিমান বেছি হয় সিমান বেছিকৈ কেতিয়াবা বেছি ওজনৰ ব্ৰইলাৰ নিবৰ বাবে আহে তেতিয়া সেয়া মই তেওঁলোকৰ বাবেও ৰাখোঁ আৰু দুই কে জি ওপৰ হলেই মই কিছুমান ব্ৰইলাৰ বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁ আৰু এই দোকানবোৰ ব্ৰইলাৰ ফাৰ্মখন মই সপ্তাহৰ সকলোবাৰেই খোলাই ৰাখোঁ এয়া বন্ধ নাৰাখোঁ কেতিয়াও যেতিয়াই গ্ৰাহকে ইচ্ছা কৰে তেতিয়াই তেওঁলোকে আহি ব্ৰইলাৰ লৈ যাব পাৰে আৰু বন্ধ যিহেতু মই নাৰাখোঁৱেই গতিকে মই যেতিয়াই সময় পাওঁ ৰাতিপুৱা সময়খিনিতে হওক বা আবেলি সময়খিনিতেই হওক এই ব্ৰইলাৰ ফাৰ্মখন মই চাফচিকুণ কৰোঁ প্ৰয়োজনীয় দানা যিবোৰ আনিব লগা থাকে সেয়া বজাৰৰপৰা আনো আৰু সেই ফাৰ্মখন চোৱা চিতা কৰিবলৈ মই এজন মানুহো ৰাখিছোঁ তেওঁকো সহায়ত আমি দুয়োজনে মিলি ফাৰ্মখন চফা কৰি তাত দানা পানী যি লাগে সেয়া যোগান ধৰোঁ ব্ৰইলাৰ বাবে যিহেতু এটা গৰম এটা পৰিৱেশ লাগে তাত যিহেতু লেম্প জ্বলাই ৰাখিব লাগে সেয়েহে তাৰ ব্যৱস্থাও আমি মিলিজুলি কৰি থাকোঁ সেয়া বন্ধ বুলি বন্ধ থকাৰ দিনা আপুনি কি কৰে এইদৰে সুধিছিল যে কোনবাৰে বন্ধ থাকে গতিকে ইয়াত এই উত্তৰত ক'ব খোজোঁ যে বন্ধ বুলি মই সেনেকৈ বন্ধ নাথাকে গ্ৰাহকে যেতিয়াই ইচ্ছা কৰে তেতিয়াই এই ব্ৰইলাসসমূহ ক্ৰয় কৰি নিব পাৰে এইদৰে মই মই এনেকৈ মই নিজৰ ব্যৱসায়টো চলাইছোঁ আৰু কওঁ যে বন্ধ দিলেও কাৰোতো এইয়া ব্যৱসায় কাৰ ব্যৱসায় কৰিছোঁ যিহেতু তেতিয়াাতো কোনো কাৰো তেতিয়া উপাৰ্জনৰ কাৰণে এয়া ভাল নহয় যে মই বিক্ৰেতাৰ বাবেই হওক বা ক্ৰেতাৰ বাবেই হওক এইয়া বন্ধ দিলে অসুবিধাহে হয় সেয়েহে বন্ধ নিদিও মই যেতিয়াই পাৰোঁ সময়ে সুবিধা মিলাই চাফচিকুণ কৰোঁ আৰু যেতিয়াই পাৰোঁ যেতিয়াই গ্ৰাহক আহে তেতিয়াই মই এয়া বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰোঁ ব্ৰইলাৰ কাৰণে যিহেতু চাফচিকুণে ৰখা আৰু দানা পানী পোৱা তো সেয়াই এই হ'লেই তেওঁলোকে এটা ভাল পৰিৱেশ পাব আৰু তেতিয়াই তেওঁ সেই ব্ৰইলাৰবোৰো ভালদৰে ডাঙৰ হ'ব আৰু কেতিয়াবা মই ডক্টৰৰ পৰামৰ্শ লৈ ঔষধ পাতিও দিওঁ কেতিয়াবা ডক্টৰকে কোনো ৰোগে দেখা দিলে ডক্টৰক মাতি মই বেজী দিবলৈ চেষ্টা কৰোঁ এনেদৰে ব্ৰইলাৰখিনি যিকোনো বেমাৰৰপৰা ৰক্ষা কৰিবলৈয়ো সেইদৰে সময়টো উলিয়াই লওঁ কামৰ মাজতেই কামৰ মাজতে এনেকৈ সময় উলিয়াই যিখিনি পাৰোঁ কৰি গৈছোঁ নহ'লে বন্ধ দিন বুলি এটা দিন যদি বন্ধ বুলি ৰাখি দিওঁ তেতিয়া সেই দিনৰ দিনটোৰ বহুখিনি লোকচান দেখা যাব আৰু এই লোকচানসমূহ কৰিলে যিহেতু আৰ্থিক দিশত বহুতো লোকচানেই হৈ যায় আৰু ব্ৰইলাৰখিনি দানা পানীৰ কাৰণে যি খৰচ পাতি লাগে ঔষধৰ কাৰণে যি খৰচ পাতি লাগে সেয়াও তাৰ উপাৰ্জনৰপৰাই মই ল'বলৈ চেষ্টা কৰোঁ এইদৰে নিজৰ পৰিয়ালটো পোহপাল দিছোঁ